আমি পালন কৰা কেইটামান সাংস্কৃতিক উৎসৱ আৰু অনুষ্ঠান হৈছে বিহু বহুতো দিৱস যেনে ৰাভা দিৱস বহুতো এনেকৈ দিৱস আছে যোনটো আমি পালন কৰোঁ বিহুটো ধৰি লওক আমাৰ ইয়াত অসমত যিটো এটা আমি কওঁ যে মেইন মানে মূল এটা উৎসৱ বিহুত আমাৰ নাচনী আৰু ঢুলীয়াসকলে বহুতো নৃত্য প্ৰদৰ্শন কৰে অসমত বিহু এটা মূল সাংস্কৃতিক উৎসৱ মনা যায় আমাৰ বিহু তিনি ধৰণৰ পালন কৰা যায় এটা হৈছে মাঘৰ মাহত পালন কৰা মাঘ বি হু ব'হাগৰ মাহত পালন কৰা ব'হাগ বিহু আৰু আৰু ইটো হৈছে কাতি বিহু মাঘ মাহত যোনটো আমি পালন কৰোঁ মাঘ বিহু সেইটোত আমাৰ বহুতো ধৰণৰ খাদ্য বনোৱা যায় যেনে পিঠাসমূহ লাড়ুসমূহ আমাৰ বহুত ধৰণৰ পিঠা আছে তিল পিঠা নাৰিকল পিঠা আমাৰ লাড়ু নাৰিকল লাড়ু বহুতো ধৰণৰ তেল পিঠা সান্দহ সেইবিলাক বহুতো পালন কৰা যায় আৰু মই যোনটো হৈছে মূল সেইটো হৈছে ব'হাগ বিহু ব'হাগ বিহুটো মনা যায় এটা সাংস্কৃতিক উৎসৱৰ বাবে ব'হাগ বিহুত নাচনী আৰু ঢুলীয়া নিজৰ নিজৰ ঘৰৰ পৰা ওলাই আহি নিজৰ ঢোল পেঁপাৰে সকলো জগতক নিজৰ সাংস্কৃতিক সাংস্কৃতিৰে সাংস্কৃতিৰে সুখী কৰি কেনে নৃত্য প্ৰদৰ্শন কৰে ঘৰে ঘৰে গৈ কিনে এটি বহুত ভাল সুযোগ আমি ভাবোঁ যে বিহু নৃত্য যোনটো সেইটো গোটেই আমি ন আমি অসমবাসীয়ে নকওঁ গোটেই ভাৰতবাসীয়ে আমি এই বিহু নৃত্যটো আমি আমাৰ কাৰণে এইটো গৌৰৱৰ কথা বিহু বিহু নৃত্য বহুত ধৰণৰ থাকিব পাৰে যেনে সত্ৰীয়া নৃত্য সত্ৰীয়া নৃত্যটো এটি বহুত ভাল নৃত্য বুলি ভাবোঁ আমি সত্ৰীয়া নৃত্যত আমি বিশাৰদ ডিগ্ৰী ল'ব পাৰোঁ বিহুত আমি সকলোৱে নিজৰ গাঁও ওচৰৰ চুবুৰীৰ মানুহ লগত মিলি আমি নিজৰ পৰিয়ালৰ লগত নাচ গান লগতে আমাৰ যোনটো ওচৰৰ চুবুৰীৰ লগত মিলি কিনে এটি ডাঙৰ সাংস্কৃতিক আয়োজন পতা যায় বা উৎসৱেই ক'ব পাৰি উৎসৱ এটা পালন কৰা যায় সেইটোত সবেই মিলি জুলি নৃত্য প্ৰদৰ্শন কৰে য'ত আপোনাৰ সকলো মহিলাই বিহুৰ সাজত মেখেলা চাদৰ পিন্ধি কিনি আহে লগতে আমাৰ ডেকাবিলাকে ঢুলীয়া ঢোল লৈ বিহু অসমীয়া সাজত য'ত ধুতি আৰু চেলোৱাৰ পিন্ধি কিনে আহে এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা সুযোগ যে আমি অসমবাসীয়ে যে বিহু পালন কৰিব পাৰিছোঁ আমাৰ ওচৰত সেই সুযোগটো যে আছে যে আমি বিহুৰ নিচিনা এটা ভাল উৎসৱ এটা যোনটোয়ে আমাক বহুত ডাঙৰ এটা সাংস্কৃতিক উৎসৱ দিয়ে আমি ৰাভা দিৱস পালন কৰা যায় ৰাভা দিৱস আচলতে আমাৰ নামনি অসমত খুবেই এটা মানে খুবেই এটা জনপ্ৰিয় উৎসৱ বুলি ক'লেও যেন বেয়া নহ'ব কাৰণ ৰাভা মানুহ আমি আচলতে নামনি অসমৰ পিনে বহুত পাওঁ সেয়াহে আমি ৰাভা দিৱস সবেই কৰি বহুত মানে পালন কৰি খুবেই ভাল পায়